ঐ দাদা মই অনলাইনত পাৰফিউম এটা অৰ্ডাৰ দিছিলো দামীও আছিল কিন্তু পাৰফিউমটোৰ কোৱালিটিটো ইমান ভাল নাহিল গোন্ধটো ইমান কাঢ়া আৰু মই হাতত এনেই অলপ মাৰি চাইছিলো চা গোটেই গুটি গুটি উঠি গ'ল আৰু ইমান খজুৱাইছে তাতচোন ৰিভিউটো বহুত ভাল দেখুৱাইছিল মোলৈ বেয়া আহিল চাগে

মই এতিয়া ঘূৰাই দিম বাৰু